প্ৰস্তুতি বা হয়নে মই অঞ্জনা বৰাই কৈছোঁ চতিয়াৰ পৰা চতিয়াৰ পৰা হয় হয় আপোনাৰ নাটক চাই খুব ভাল পাওঁ বা আপোনাৰ খুব ডাঙৰ ফেন মই আপোনাৰ থিয়েটাৰ চায়ে থাকোঁ হয় হয় ভালে আছোঁ আপোনাৰ থিয়েটাৰত নাটক অঁ চায়ে থাকোঁ খুব ভাল লাগে চাই আপোনাৰ যিবোৰ গান আছে গানত আপুনি যিবোৰ অভিনয় কৰে আপুনি থকা গানবোৰো ভাল লাগে অভিনয়বোৰো ভাল লাগে এইবাৰ আপোনাৰ থিয়েটাৰখন এইবাৰ মাতিম বুলি ভাবি আছোঁ আমাৰ ইয়ালৈ আনিম বুলি ভাবি আছোঁ অঁ চতিয়ালৈ আমাৰ চতিয়াত বিশ্বনাথ ডিষ্ট্ৰিক্ট মাৰ্চ মাহৰ সাত তাৰিখ মানে সাত আঠ তাৰিখ এনেকুৱাতে মাতিম বুলি ভাবি আছোঁ হয় হয় সাত তাৰিখে মাৰ্চৰ সাত তাৰিখে ঠিক আছে আপুনি পেইমেণ্টটো কিমান মানত হ'ব কৰিব পাৰিব বাৰু আপুনি আহিব পাৰিব হয় হয় হয় হয় হয় আপুনি নাটক কৰি ভাল পাব বহুতখিনি আপোনাৰ লগতে বহুত মানে অভিনেত্ৰী আছে অভিনেতাসকল আছে ভাল ভাল অভিনেতা আছে হয় হয় ঠিক আছে ৰাখিছোঁ তেতিয়াহ'লে মই আপোনাক খবৰ কৰিম তেন্তে